আমাৰ এই অঞ্চলটোত কিছুমান স্থানীয় লোকগীত হ'ল মানে হোলী গীতটো বুলি ক'লে লোকগীতত নপৰে লোকগীতটো একচুৱেলী আপোনাৰ এটা সাংস্কৃতিক কালচাৰেলত পৰে এতিয়া ক্লাছিকেল লোকগীতত পৰে লোকগীতটো বিষয়ে ক'ব গ'লে শংকৰ মাধৱদেৱক লোকগীতটো ৰচনা কৰা নাছিলেই লোকগীত ৰচনা কৰিছিল ক'বলৈ গ'লে লোকগীতৰ বহুতটা ভাষাতে লোকগীত হয় ক'ব গ'লে লোকগীতটো মানে অলপ ধৰ্মমূলক লোকগীত কিছুমান গাঁৱলীয়া লোকগীত গোৱালপৰীয়া লোকগীত আছে লোকগীতৰ লোকগীতৰ অৰ্থ হৈছে মেইনলি লোকগীত প্ৰতিমা পাণ্ডে তেওঁ লোকগীতৰ সতিসাধক বুলি কোৱা যায় ক'বলৈ গ'লে লোকগীতটো তেনেকুৱাই আৰু এই লোকগীতৰ বিষয়ে অঞ্চলত আমাৰ লোকগীত ইমান প্ৰচলন নাই আমাৰ বৰপেটাত লোকগীতৰ ইমান হোলীৰ হে হোলী গীতৰ প্ৰচলন বৰপেটা ডিষ্ট্ৰিকত লোকগীতৰ ইমান প্ৰচলন নায়েই ক'বলৈ গ'লে লোকগীতটো আমাৰ ইমান এটা মানে বিশেষত্ব ইমান নাই আৰু বৰপেটাত লোকগীতৰ বেলেগ গোৱালপৰীয়া গোৱালপাৰাত লোকগীতটোৰ মানে বেলেগ বিশেষত্ব আছে লোকগীতৰ সাধক বুলি ক'লে প্ৰতিমা পাণ্ডেৰ লোকগীতৰ কাৰণে সাধক বুলি কোৱা হয়